বিকাশিত পৃথিৱীৰ ওপৰত মোৰ দৃষ্টিভংগী হৈছে যে আগৰ দিনৰ যিহেতু আমাৰ মা দেউতাহঁতৰ দিনৰ কথা ক'বলৈ গ'লে তেখেতসকলে অকল পাঠ্যপুথিৰ পৰা আৰু জনা বিজ্ঞানী জনা জনা একদম বিখ্যাত মানুহ কিছুমানৰ পৰা বহুতো কথা শিকিছিল কিন্তু আজিৰ যুগত আজিৰ যুগত আমাৰ আমি এনেকুৱা এটা বস্তু পাওঁ সেই বস্তুটোৰ দ্বাৰাই আমি সকলো কথাই জানিব পাৰোঁ সকলো পৃথিৱীত কি চলিছে আমাৰ সন্মুখত কি চলিছে আমি আমাৰ আহিবলগা জীৱনত কি হ'ব আমি সকলো কথা আমি এই হাতত লোৱা মোবাইলটোৰ দ্বাৰাই জানিব পাৰোঁ আমি যাতায়ত ব্যৱস্থাৰ ক'বলৈ হ'লে আমি যিকোনো ঠাইত যাবলৈ হ'লে আমি মোবাইলৰ মোবাইলৰ দ্বাৰাই আমি গাড়ী মটৰ আদি মাতি আমি ঘৰৰ পৰাই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ যিকোনো চিকিৎসালয়ত আগতে যাব লাগিলে আমি বহুতো কষ্টৰে গৈছিলোঁ কিন্তু আজিৰ যুগত আজিৰ দিনত আমি ইমানেই আমাৰ সমাজ ইমানেই বিকশিত হৈছে যে আমি যিকোনো সময়তে চিকিৎসালয়ত আমি যাব পাৰোঁ যিকোনো যাতায়তৰ দ্বাৰা যাব পাৰোঁ কোনো ধৰণৰ সমস্যাৰ সমাধান নোহোৱাকৈ সমস্যা নোহোৱা কৰি আমি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ আমি গৰমত গৰমত আমি দিন কটোৱা সময় এতিয়া নাই কিয়নো আমাৰ ঘৰে ঘৰে ফে ফেন এ চি কুলাৰ আদি বিভিন্ন ধৰণৰ সজুলি বিজ্ঞা বিজ্ঞানীয়ে বিজ্ঞাপন কৰিছে আৰু তাৰ দ্বাৰাই আমি গৰমৰ দিনবোৰ আনন্দৰে পাৰ কৰিব পাৰোঁ আগতে আমি চাকি লেম পোহৰ পোহৰৰ দ্বাৰাহে মানুহে জীৱন যাপন কৰিছিল কিন্তু পৃথিৱীখন ইমানেই বিকশিত হ'ল যে আজিকালি ঘৰে ঘৰে মানুহৰ ইলেক্ট্ৰিচিটি হ'ল ইলেক্ট্ৰিচিটিৰ লগতে সকলো ধৰণৰ সুবিধা পোৱা গ'ল এতিয়া আমি কোনো ধৰণৰ লেম চাকি ব্যৱহাৰ কৰিবলগীয়া দিন নাই বৰ্তমান আমি ইন্ভাইটাৰ কাৰেণ্ট কিছু সময়ত গুচি গ'লেও আমি ইন্ভাইটাৰ ইউজ কৰিব পাৰোঁ সকলো সময়তে আমি বিকশিত পৃথিৱীৰ লগত নিজকে সাঙুৰ খাই চলিবৰ বাবে সকলো কাম নিৰন্তৰভাৱে কৰিব পাৰোঁ সমস্যা কোনো ধৰণৰ দেখা নিদিয়ে বিকশিত পৃথিৱীত বিকশিত পৃথিৱীৰ ৰাস্তা হওঁক আপোনাৰ যিকোনো এঠাইৰ পৰা আন ঠাইলৈ যোৱা যাতায়তবোৰ ইমানেই সুন্দৰ হৈছে যে কোনো ধৰণৰ সমস্যা সন্মুখীন হ'ব লগা নহয় বৰষুণৰ ফলত আগতে বানপানীৰ সৃষ্টি হৈছিল কিন্তু বিকশিত পৃথিৱীৰ বিকশিত সমাজে ইমানখিনি কাম আপোনাক সহায় সহ সহায় কৰি দিছে যে এতিয়া আপুনি বানপানী হ'ব লগা কাৰণ বিচাৰি নাপায় আ গতে পঢ়াশালীলৈ যাবলৈ বহুত কষ্ট কৰিছিল মানুহে কিন্তু আজিকালি আপুনি নিজৰ ঘৰৰ সন্মুখৰ পৰাই গাড়ীত উঠি নিজৰ পঢ়াশালীলৈ যাব পাৰে পঢ়াৰ সময়ত আমি নিজৰ হাতত থকা মোবাইলটো লৈ নিজৰ হাতত থকা মোবাইলটো লৈ আমি দেশৰ বিভিন্ন খবৰ আমি ঘৰতে থাকি আমি ল'ব পাৰোঁ পঢ়াশালীত গৈ আমি তাৰ বিভিন্ন উপায়সমূহ অৱলম্বন কৰিব পাৰোঁ আৰু আমি অতি কম সময়তে আমাৰ নিজৰ নিজৰ জীৱনবোৰ বিকশিত কৰি তুলিব পাৰোঁ বিকশিত পৃথিৱীৰ এইটো এটা মূল কথা হৈছে যে মানুহে যিকোনো জ্ঞান আহৰণ কৰিবৰ বাবে বহু সময় ধৰি এখন কিতাপ নাইবা আন কোনো বিখ্যাত জ্ঞানী মানুহৰ কথা শুনি সময় পাৰ কৰিবলগা নহয় কিয়নো বৰ্তমান যুগত আমাৰ হাতত মোবাইল আছে আৰু মোবাইলটোৰ দ্বাৰাই আমি অতি কম সময়ৰ ভিতৰতে বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰোঁ আৰু লগতে ইয়াৰ আমি বহুতো সুবিধা পাব পাৰোঁ কিন্তু এনেকুৱা নহয় যে বিকশিত পৃথিৱীৰ বিকশিত কামৰ ফলত আমাৰ অসুবিধা হোৱা নাই নিশ্চয় হৈছে যিহেতু আমি বে ইয়াৰ মোবাইলটো থকাৰ ফলত আমি বহুতো ভাল বেয়া দুইটাই কাম উপলব্ধ উপলব্ধ কৰিব পাৰোঁ কিন্তু কিছুমান দুষ্টচক্ৰই আমাৰ মোবাইলটো হওঁক আমাৰ যিকোনো কামতে হওঁক বেয়াকৈ ব্যৱহাৰ কৰিব পাৰে যেনে ধৰণৰ আমাৰ মোবাইলত অ' টি পি অহাৰ ফলত আমি অ' টি পিটো যদি বেলেগৰ লগত আমি শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ বেংকৰ পৰা কিছুমান টকা নোহোৱা হৈ যায় আৰু সেই তাৰ ফলত আমাৰ সমস্যা সমাধান হয় তাৰোপৰিও বেংকত আমি নিজৰ নিজৰ জমাপুঞ্জী থোৱাৰ ফলত কিছুমান দুষ্টচক্ৰই আমাৰ বেংকৰ পৰা বহুতো ধন লুটি লৈ যায় যিমান বিকশিত পৃথিৱীত ভাল কাম হৈছে সিমান আমি বেয়া হোৱা বুলিও কওঁ কাৰণ পৃথিৱীৰ সকলো ভাল বেয়া দুয়ো ধৰণৰে বস্তু থকা যায় বিকশিত পৃথিৱীৰ সমস্যা বহুতো হয় তথাপিতো মানুহে যিমান পাৰে সমস্যাৰ সন্মুখীন নোহোৱাকৈয়ে চলিবলৈ বিচাৰে